অঁ কওকচোন হয় হয় কওকচোন আপোনাৰ কি হৈছে অঁ হয় দাঁতৰ ডক্তৰ হয় হয় অঁ আপুনি আগতে আগতে হৈছে নে এইবাৰ প্ৰথম হৈছে আপোনাৰ

অঁ অঁ ডক্তৰক দেখুৱাইছে নেকি অঁ অঁ ঠিক আছে হেৰি কি কয় আপুনি ডক্তৰৰ দৰৱ খাই আছে নাই খোৱা নহয় মোৰ চেম্বাৰলৈ আহিব অঁ অঁ আপুনি মোৰ চেম্বাৰলৈ আহিব মই দৰৱ দিম আপুনি খাই কৰি হেৰি কৰিলে ভাল হৈ যাব ব্ৰাছ কৰিলে আপুনি খোৱাৰ আগতে পাছবেলাই আহিব আপুনি খোৱাৰ আগতে ব্ৰাছ কৰিব খাই অঁতোৱাৰ পিছত গধূলি শুৱাৰ সময়ত অঁ অঁ আৰু কুহুমীয়া নিমখ পানী দি কুলকুলাব যে অঁ ডিব্ৰুগড়ত আছে মেডিকেল তিনিআলিৰ ওচৰত অঁ মেডিকেল মেডিকেল তিনিআলিৰ ওচৰত পাছবেলা আপুনি তিনিটা বজাত আহিব তিনিটা বজাৰপৰা খোলা থাকে মানে গধূলি তিনি অঁ পাছবেলা তিনিটা বজাৰপৰা একেবাৰে আঠটা বজালৈকে ৰাতি খোলা থাকে অঁ ফিজটো পাঁচশ টকা লোৱা হৈছে অঁ অঁ লৈ আহিব লাগিব আপুনি দৰৱো ল'ব লাগিব যে দৰৱ এক্সট্ৰাকৈ দিয়া হ'ব

আপুনি এতিয়া বেছি বিষৰ টেবলেট নেখাব যে অঁ নেদেখুৱাকৈ আপুনি এনেই মানে ডক্তৰক নেদেখুৱাকৈ যে বিষৰ টেবলেট নেখাব আপুনি দেখাই মেলিহে বিষৰ টেবলেট খাব যে অঁ এতিয়া আপুনি দিনত বিষ হ'লে মানে দুবাৰ তিনিবাৰ ব্ৰাছ কৰিব ৰাতি খাই শুৱাৰ আগতে ব্ৰাছ কৰি ল'ব কুহুমীয়া গৰমপানীয়ে মুখখন কুলকুলাব অঁ এনেকৈ কৰি অঁ এনেকৈ কৰিলে আপোনাৰ বিষটো পাতলা হ'ব পাতল হ'ব

অঁ তাৰপৰা খোৱাটো আপুনি সাৱধান হ'ব টান বস্তু নেখাব অঁ আৰু হেৰি আকৌ খোৱাৰ পিছতো সেই খোৱাৰ অঁ খোৱাৰ আগতে আপুনি ব্ৰাছ কৰি ল'ব

ঠিক আছে আপুনি তিনিটা বজাত আহি যাব আঠটা বজালৈকে আমাৰ চেম্বাৰ খোলা থাকে

অঁ অঁ অঁ মই চেম্বাৰতে আছোঁ বাৰু অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ